পশুপালনৰ লগতে আমি বিভিন্ন খেতি বাতিও কৰিব পাৰোঁ তাত মাংস কণী গাখীৰ আদিবোৰ বিক্ৰী আমি ব্যৱসায় ভিত্তিক আমি বিক্ৰী কৰাৰ উপৰিও ঊণটোও আমি ব্যৱসায় ভিত্তিক কৰিব পাৰোঁ তাৰ উপৰি গৰু মূতটোও আমি ব্যৱসায় ভিত্তিক কৰিব পাৰোঁ গৰু গোবৰৰপৰাও আমি বিভিন্ন ধৰণৰ সাৰ প্ৰস্তুত কৰি মানে ব্যৱসায় ভিত্তিক আমি কৰিব পাৰোঁ গৰু মূতৰপৰাও আমি দৰৱ প্ৰস্তুত কৰি গৰু মূত পেকেজিং কৰি সেইবোৰ মানে দৰৱ হিচাপে ব্যৱহাৰ কৰি সাৰ হিচাপে ব্যৱহাৰ কৰিও আমি ব্যৱয়ায় ভিত্তিক ধুনীয়াকৈ ডাঙৰকৈ আমি কৰিব পাৰোঁ পশুপালনে আমাক বিভিন্নধৰণৰ ব্যৱসায় কৰাৰ ক্ষেত্ৰত খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ পশু খাদ্য প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো আমি পশুপালনৰপৰা হেৰি প্ৰস্তুত কৰিব পাৰোঁ